হয় ভাৰত দেশৰ ৰাজ্যৰ ভিতৰত অসম অন্যতম এই অসমৰ পৰাই আমি যেতিয়া ধৰি লোৱা আপোনাৰ দেলহী মুম্বাই তামিল এইবোৰ জেগাত যোৱা হয় তেতিয়া কিছু কিছু বৈষম্যৰ পক্ষপাতি সন্মুখীন হ'বলগীয়া হয় কিয়নো তেওঁলোকে ধৰি লোৱা অসম কোন ক'ত কি সেই বিষয়ে জ্ঞাত নহয় জ্ঞাত নোহোৱাৰ ফলত কিছু বৈষম্যৰ সন্মুখীন হোৱাটো স্বাভাৱিক তেনে ক্ষেত্ৰত কিছুমান বস্তুৱে প্ৰভৱ পেলাই যে অসমত অসমখন ভাৰতৰ যিহেতু অংগৰাজ্য হয় সেই অংগৰাজ্যখনৰ বিষয়ে যদি এখন ৰাজ্যই ভাৰতৰ ভিতৰৰ এখন ৰাজ্যই যদি চিনি নাপাই তাত আমাৰ যদি অসমৰ পৰা আমি বেলেগ এখন ৰাজ্যলৈ যাওতে যদি বৈষম্যৰ মুখামুখি হওঁ তেতিয়া নিশ্চয় অলপ নিজকে দুৰ্বল অনুভৱ কৰা হয় যিহেতু নিজৰ দেশৰ নাগৰিক হৈ এখন ৰাজ্যৰ মানুহে যদি অন্য এখন ৰাজ্যৰ মানুহক চিনিব চিনি নাপাই বা বৈষম্যৰ পক্ষপাতি তেওঁলোকে লয় তেতিয়া নিশ্চয় নিজকে অলপ মনটো বৰ দুৰ্বল অনুভৱ হয় কিয় এনেকুৱা নিজৰ এখন দেশত আমাৰ মাজতেই আমি নিজক ইজনে সিজনক চিনি নাপাওঁ এই বৈষম্য সম্প্ৰদায়ৰ মাজত বৈষম্য হয় যিহেতু অসম মানেই হৈছে অসমীয়া এই অসমীয়া মানুহখিনিক যদি বেলেগ এখন ৰাজ্যৰ তামিল মানুহখিনিয়ে চিনি নাপাই বা আপোনাৰ পঞ্জাৱী মানুহখিনিয়ে চিনি নাপাই বা গুজৰাটীয়ে চিনি নাপাই ত' তাত তেওঁলোকে বৈষম্যমূলক নীতি গ্ৰহণ কৰে তেতিয়া নিশ্চয় আমি মনত দুখ লগাটো স্বাভাৱিক এইখিনি যাতে নহওক ইখন ৰাজ্যৰ মানুহে সিখন ৰাজ্যৰ মানুহক চিনি পাব লাগে তেনেকুৱা হ'ব লাগে এই বৈষম্য পক্ষপাতি নিশ্চয় আমি মুখামুখি হৈছো বা সন্মূখীন হৈছো